সৰুৰে পৰাই ফটোগ্ৰাফী বা ফটোৰ মোৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আছিল ফটোৰ আগতে আমি সৰুতে দেখিবলৈ পাইছিলোঁ যে যোনবোৰ ৰিল ৰিলৰ সহায়ত ফটো এযোৰ কেনেধৰণে বনোৱা হৈছিল বা এলবামত ফটোবোৰ চাই মোৰ ভাল লাগিছিল আৰু সৰুৰে পৰা আমাৰ ঘৰত এটা পুৰণা কেমেৰা আছিল যোনটো চাই মই আকৃষ্ট হৈছিলোঁ আৰু এনে ধৰণে ফটো গ্ৰাফীৰ প্ৰতি বা ফটোগ্ৰাফীক মোৰ হবি হিচাপে মোৰ গ্ৰহণ কৰাত সহায় হৈছিল বা অনুপ্ৰেৰণা যোগাইছিল বুলি ক'ব পাৰি